আমাৰ ৰাজ্যখনত বিভিন্ন জাতি উপজাতি অৰ্থাৎ বিভিন্ন সম্প্ৰদায়ৰ লোক বসবা বসবাস কৰে তেওঁলোকৰ উমৈহতীয়া জীৱিকাৰ পথ হ'ল পথ হৈছে খেতি বাতি পশু পালন মৎস পালন বিভিন্ন ব্যৱসায় বাণিজ্য আৰু খুব কম সংখ্যক লোকে চৰকাৰী চাকৰি কৰে আমাৰ অসমৰ আমাৰ ৰাজ্যৰ বিভিন্ন সম্প্ৰদায়সমূহ যেনে বড়ো কছ্ বড়ো কছাৰী আহোম চুতীয়া কোঁচ কলিতা মৰাণ মটক মুছলিম গৰিয়া পৰিয়া আদি বিভিন্ন সম্প্ৰদায়ৰ লোক আছে তেওঁলোকৰ সাজ পাছ পোছাকত তো ভালেমান পাৰ্থক্য আছে তেওঁলোকে নিজৰ সাজ পোছাক পৰিধান কৰি নিজৰ জাতীয় উৎস্ কলা কৃষ্টিবোৰ সুকীয়া সুকীয়া কৰি বজাই ৰাখে যেনে মিচিংসকলে তেওঁলোকৰ সাজ পাত সাজ পোছাক পৰিধান কৰি আলি আয়ে লিগাং উৎসৱ পালন কৰে ঠিক তেনেদৰে বড়োসকলে নিজৰ সাজ পোছাক পৰিধান কৰি বৈশাগী বিহু পালন কৰে ঠিক তেনেদৰে দেউৰীসকলেও নিজৰ সাজ পোছাক পৰিধান কৰি তেওঁলোকে বহাগৰ দ্বিতীয় সপ্তাহৰ পৰা নিজৰ উৎসৱ পালন কৰে ঠিক তেনেদৰে বিভিন্ন সম্প্ৰদায়সমূহে নিজৰ নিজৰ সুকীয়া সুকীয়া সাজ পোছাক পৰিধান কৰি নিজৰ উৎসৱ পাৰ্বনসমূহ বজাই ৰাখে এইদৰে সকলো সম্প্ৰদায়ৰ কিছুমান সুকীয়া সুকীয়া কলা কৃষ্টি আছে